আমাৰ অঞ্চলত প্ৰাকৃতিক সম্পদৰ ব্য়ৱসায়িক কামত ব্য়ৱহাৰ কৰিব পৰা আছে শিল আছে নদী কিনাৰৰ বালি আছে তাৰপৰা কয়লা গছ গছ কাটি আমি খৰি পাওঁ খৰিও বেচিব পাৰি কাঠ বনাই ঘৰুৱা কামত কাঠ হিচাপেও ব্য়ৱহাৰ কৰিব পাৰি তাৰপৰা যি মূল্য়বান গছবিলাকৰ উপৰিও তামোল গছ পাণ গছ এইবিলাকৰ তামোলৰ পৰা তামোল পায় পাণ গছৰ পৰা পাণ পায় তেনেকুৱা ধৰণৰ গছ মানে আকৌ ফল মূলৰ গছ হওক তেনেকুৱা ধৰণৰ বহুত কিবাকিবি আছে আৰু